আমাৰ অঞ্চলত বাৰু পাবলিক ক্ৰিয়া প্ৰশিক্ষণ বুলিবলে তেনেকৈ চৰকাৰীমূলক নাই নিজৰ নিজৰ ধৰক হেৰি আছে প্ৰাইভেটকৈ শিকায় আমাৰ দুজনমান শিক্ষক আছে তেওঁলোকে শিকায় আৰু তাত ধৰক আমাৰ অঞ্চলৰ লোকসকলে গৈ শিকিবগৈ পাৰে যিবিলাক খেল হয় আৰু ক্ৰিকেতেই হওক বা ফুটবলেই হওক আহ আৰু নাইবা ভলিবলেই হওক বা বেডমিণ্টনেই হওক কাবাদিয়েই হওক গোটেইখিনি তাত শিকায় প্ৰশিক্ষণ দিয়া মানুহ আছে আমাৰ তিনিজনমান সেইসকলোবোৰ খেল আমাক শিকায় আৰু আমাৰ ওচৰতে থকা কাৰণে অলপ আমাৰ নিজৰে সুবিধা হৈছে ধৰক ইয়াৰপৰা বহুতে খেল খেলি মেলি ইয়াতে শিকি বাহিৰত খেলিবলৈও গৈছে বহু লোকে আৰু সেয়া মোৰ বৰ্তমান আমাৰ গাঁৱৰে কিছুমান ব্যক্তিয়ে সেইসমূহ ব্যৱহাৰ কৰি আছে কিছুমান আমাৰ জিমৰো প্ৰশিক্ষক আছে আৰু প্ৰশিক্ষণ কেন্দ্ৰ আছে সেইসমূহত গৈ বহুতে বহুত খেলৰ উপৰিও অ জিমো কৰিব পাৰে স্বাস্থ্য ঠিকে থাকে তেতিয়া মানুহবোৰৰ